অ দাদা ভালে আছে চিনি পাইছে এই যোৱাবাৰ আপোনাৰ সকামতেই আনিছিলোঁ মাছ আপোনাৰ পৰা অ এই পৰহিলৈ মানে মোৰ ককাৰ সকাম

মোক আপোনাৰ ৰৌ ৰৌ লাগিছিলে

চাৰে সাত হাজাৰমান ন' কিবা অলপ কমাব আৰু আপোনাৰ পৰাই লৈ থাকোঁ আগে পিছে

আৰু কিবা এটা নকমায়নে এই পুৰণা আপোনাৰ দেখোন পুৰণা গ্ৰাহক সদায় আপোনাৰ পৰাই লওঁ যিয়ে হওক অ মা মাছটো এনে ক'ৰ হয় আপোনাৰ

হয় লোকেল পাম ন'

পাঁচটামানত ৰাতিপুৱা ছটামান বজাত ন' হেৰি দাদা হেৰি কথা এটা কৈ থওঁ এতিয়াই মাছটো মানে মোক কাটি দিব লাগিব এই আকৌ সেইটোতো আপুনি লয়নে পইচা আপোনাৰ পুৰণা গ্ৰাহক আকৌ কটাটোতো পইচা লয় ন' এতিয়া

বাৰু কিমান দিব লাগিব তেওঁক ঠিক আছে বাৰু দিয়ক তেতিয়াহ'লে মই ছটা বজাত গৈ আছোঁ কাইলৈ পৰহিলৈ